এই মই উড পইণ্টৰ পৰা চোফা এখন আনিছিলোঁ চোফাখন প্ৰায় পঁচিছ হেজাৰ টকা ল'লে আৰু এই পঁচিছ হাজাৰ টকাৰ যিখন চোফা আচলতে একেবাৰে উচিত নহয় অনাৰ পাছত বহুত অসুবিধা পাইছোঁ তাৰ হেণ্ডেলটো ভাঙিছে আৰু চোফাত বহা জেগাটুকুৰা ঠিক নহয় আৰু বহুত বিভিন্ন প্ৰব্লেম ওলাইছে গতিকে মই ভাবিছোঁ যে এই চোফাখন ঘূৰাই দি নতুন এখন ল'ম আৰু সেই আনোতেও মোৰ বহুতখিনি কষ্ট হ'ল আৰু টকা পইচা যথেষ্ট গৈছে মই ভাড়ী ভাড়া দিবলগীয়া হ'ল আৰু অন্যান্য মই অসুবিধা পাইছোঁ